দাদা মই গন্তব্য স্থান পালোহি ইয়াত প্ৰতি কিলোমিটাৰত চল্লিছ টকাকৈ দুশ টকা দেখাইছে যিহেতু মোৰ হাতৰত নগদ ধন নাই গতিকে মই আপোনাক অনলাইনৰ যোগেদিয়েই ধনটো দিব বিচাৰিছোঁ আপুনি অনুগ্ৰহ কৰি ফোন পে' অথবা গুগল পে' আইডিটো মোক দিব পাৰিব নেকি